অঁ কি কৰিছ অঁ পাপন দাক ভাল লাগে ন অঁ অঁ এই পাপনৰ চিনাকী মনটো খালি গোৱা শুনি মজা লাগিল অঁ এইবাৰ সেই অঁ অঁ এই চেপন বিহুলৈ আহিয়ে থাকে পাপন দা এতিয়া যাব লাগিব তাৰ ওচৰলৈ চাব যাম দেই অঁ পাপন দা মেইন

অঁ অঁ অঁ পাপন দা অঁ অঁ অঁ অঁ পাপন দাক লগ কৰিবলৈ মন আছিলে বে' এবাৰ ক'ত আছে জানো পাপন দা এতিয়া এবাৰ এনেও হেৰি অঁ চেপন বিহুলৈ আহিব চেপন বিহুতে যাব লাগিব আৰু অঁ তালৈ যাব লাগিব চাবলৈ অঁ শিৱসাগৰ হোৱাহেঁতেন খৰচটো কম হ'লহেঁতেন এতিয়া যাব লাগিব আৰু পাপন দা যিহেতু

এই ঘৰতে এতিয়া ময়ো এতিয়া অকণমান দেৰি পাপন দাৰ গান শুনি শুনি যাম আৰু এতিয়া পাপন দা আৰু ঢেৰ আৰু ঢেৰ ঢেৰ গান আছে পাপন পাপন দাৰ ঢেৰ গান আছে বোলো এতিয়া হিন্দীটো এতিয়া পূৰা হিন্দীটো তাক লৈ লৈছে আৰু পূৰা হিন্দী চিনেমাতো তাৰে গান শুনে আৰু অঁ ভইচটো একদম আমেজিং আৰু অঁ অঁ এই অঁ হিন্দী গানটো এতিয়া হেৰিয়ত চুলতানখনত থকাটো সি ভাল গান গাইছে মই শুনিয়ে থাকোঁ সেইটো গান বাৰু অঁ তে তেওঁৰে সব চলে এতিয়া বেছিকৈ মই চাই থাকোঁ না সেইকাৰণে বেছি শ্বৰ্টছ তেওঁৰে ওলায় এতিয়া অঁ অঁ সেইটোৱেই আৰু পাপন দাক বহুতে ভাল পায় পাপন দাক এতিয়া এইবাৰ চাব চেপন বিহুত যাম দেই চাবলৈ কিন্তু অঁ ঠিক আছে অঁ